অঁ বাইদেউ ক'ত আছে অঁ হয় হয় এই মই এই মিনাক্ষী বাইদেউ আপোনাৰ নম্বৰটো দিলে আকৌ আমাৰ ঘৰত এই অলপ দিন কাম কৰি দিব লাগিছিলে মানে অঁ আপুনি এতিয়া এতিয়া কাৰ ঘৰত কাম কৰি আছিলে অঁ হয় হয় তাত কোনটো সময়ত কৰেনো কাম কোনটো সময়ত যায়

অঁ অঁ

অঁ হয় হয় আমাৰ ঘৰত তেনেহ'লে আপুনি মই ভাবিছিলোঁ এয়া কিনো ক'ব আৰু আগতে এজনী ছোৱালী আছিলে বুজিছেনে তাৰপিছতে তাই ঘৰলে যাওঁ বুলি সিদিনাখন গ'ল গৈ পেলাই চোন নহায়েই হ'ল তাকে সেই পইচা পাতিও ঠিকেই দি আছিলোঁ কাম বন ঠিকেই কৰিছিলে এই মনোহৰি বাগান ফালে ছোৱালী আছিলে হে তাৰপাছত তাই থাকিলে ভালকে থাকিলে আমাৰ ঘৰত ছয়মাহ থাকিলে তাই সেইদিনাখন আকৌ ঘৰলৈ গ'ল এতিয়া বিহু পাইছেহি ন বিহুত এতিয়া ইমান কাম ওলাইছে আকৌ মোৰ এইফালে কঁকাল বিষ কাম কৰিব নোৱাৰো তাকে বৰ দিগদাৰী হৈছে আকৌ বাইদেউ এই মই সেইকাৰণে আপোনাৰ নম্বৰটো পালোঁ যে সেইদিনাখন মিনাক্ষী বাইদেউ দিলে তই বোলে সুধি চাওকচোন আপোনাৰ দেৱযানী বাইদেউক সেইকাৰণে বোলো আপোনাক সুধি চাওঁ আমাৰ ঘৰত অলপ দিন বিহুলৈকে হ'লেও যেন তেনেকে লাগি দিয়ে নেকি অঁ সদায় পাৰিলেতো আৰুৱে ভাল অঁ অঁ তাত আপুনি পইচা মানে পইচা এডভান্সত লয় অঁ এডভান্স দিয়ে দিয়ে যেতিয়া ময়ো দিলোহেঁতেন বাৰু আপোনাক বিহু বুলিও আপোনাক বোনাছ হিচাপতো দিলোঁহেঁতেন আপুনি আমাৰ ঘৰত লাগি দিয়কনা অলপ দিন

অঁ হয় নেকি আপোনাৰ নহ'লে আপোনাৰ কোনোবা চিনাকী মানুহ আছে নেকি আৰু মানে যোনে এনেকে এইকেইদিন কাম ক'তো যোৱা নাই ত' মোৰ ঘৰত থাকি দিয়ক অলপ দিন মই মোৰ বোলো গোটেই সদায়দিন থাকিলেতো মই ভাল পাওঁ মোৰ ঘৰতে থকা মেলা ব্যৱস্থা কৰি দিম ৰুম আছে তেনেকৈ মই খোৱা লোৱা মই য'ত যাওঁ লৈ যাওঁ ত' ভালকৈ চব দিওঁ পইচা পাতিও ভালেই দিওঁ যদি বেছিকৈ বিচাৰে তাতো মই কিবা এটা বঢ়াই দিম তাকে মানুহ পোৱা নাই আকৌ মোৰো কষ্ট হৈছে অঁ আপুনি কোনোবাই যদি পায় খবৰ এটা কৰকচোন আপুনি হেৰি কি কয় শইকীয়ানীৰ ঘৰত কি কি কাম কৰেনো অঁ অঁ ল'ৰা ছোৱালীবোৰ চাই স্কুলৰ পৰাও আনিব লাগে নেকি ল'ৰা ছোৱালীক অঁ বাইদেউতো যায় অঁ অঁ অঁ থাকি দিব লাগে অঁ এই বাইদেউ চাগে কিবা চাকৰি কৰে ন আপোনাৰ শইকীয়ানী বাইদেউটোৱে অঁ চাকৰি নকৰে অঁ অঁ অঁ আপুনি এইকাৰণে চাবলগীয়া হয় অঁ আপুনি কিবা এটা সময় মিলাই তেহেঁতক কোনোবা ঘৰত লাগিলে যদি এই বিহুকেইদিন বুলি কয় হ'লে আমাৰ ঘৰত আহক না লাগি দিয়ক আমাৰ অকল ঘৰ মোচা কাপোৰ ধোৱা আৰু এই অলপ খানাত লাগি দিবলগীয়া এইখিনি কামেই আছে আপুনি খানা চানাটো ভালকে বনাব জানে ন অঁ অঁ অঁ বনাই থৈ গুচি আহে কেলে আপোনাক খাব নিদিয়ে নেকি অঁ

অঁ আমাৰ ঘৰতটো আপুনি ৰাতিপুৱা লাগে আৰু আপুনি আমাৰ ঘৰত একো চিন্তা কৰিব নালাগে আপুনি চাহ ৰুটি ভাত আমি গোটেইকেইটাই খুৱাম আপুনি যি বনাই তাকেই খাব পাৰিব কেতিয়াবা আপুনি বেছিকে বনালে ঘৰলৈও লৈ যাব পাৰিব আপোনাৰ ঘৰত এতিয়া আজি আপোনাৰ ল'ৰা ছোৱালীক ঘৰত কোন কোন আছে মানুহ অঁ অঁ সিহঁতে পঢ়ি আছে নে স্কুল গৈ আছে অঁ ঠিকে আপুনি তাৰমানে আজৰিয়েই হৈছে আপুনি অঁ লাগি দিলে ভাল আছিল মোৰ ঘৰত আপুনি বাগানো যায় নেকি কাম গাঁৱলীয়া কামে কৰে ন এই আপোনাক এই বেয়া নাপাব আৰু এই শইকীয়ানীৰ ঘৰত কিমান মানকে দিয়েনো চাৰি হেজাৰ দিয়ে ন অঁ কি কি কি কি কি কি কৰে বুলি ক'লে তাত কাম যে

অঁ হয় হয় আমাৰ ঘৰত বাৰু অঁ আমাৰ ঘৰত বেছি কাম নাছিলে ত' সেয়ে আপুনি ঘৰ সৰা ঘৰ মোচা কাপোৰ অলপ ধোৱা কাপোৰো সদায় নোলায় ৱাশ্বিং মেচিন আছে ত' মেচিনতেো ধূব লাগে আৰু খানাটো অলপ লাগি দিব লাগে মইয়েই বেছিভাগ খানা বনাওঁ হ'লেও মোৰ এইখিনি অলপ গাটো বেয়া অঁ আপুনি মই ওলাই যাবও লাগে কাৰণে ভাবিছিলোঁ আপোনাক পালে মানে মই নিশ্চিন্তকে ঘৰটো এৰি থৈ যাব পাৰিলোঁহেঁতেন অঁ আপোনাৰ মোৰ ফুল এই ফুল আছে ন অলপ ফুল চুলবিলাক চাব লাগে পানী চানী দিয়া এইবিলাক কাম সময় নাই মোৰ তেনেকুৱা হৈছে কাম থাকে বাহিৰত পাচলি বাৰি এখন আছে তাতো পানী চানী দিয়া দি এইবিলাক কাম কৰিব লাগে খুব বেছি ডাঙৰ মানে গধুৰ কাম নাই বাৰু আপুনি কিন্তু ভাবি আপোন মই বেলেগ ক'বলে ইচ্ছা নাই আপুনিয়ে আহক আমাৰ ঘৰলে পইচা পাতি আপুনি চিন্তা নকৰিব মই বিহু বুলিও আপোনাক ব'নাছ দিম আৰু আপোনাক মাহেকীয়া হিচাপটো পইচা বেছিকেই দিম

অঁ সেইটো হয় বাৰু এতিয়া অঁ অঁ বাকী আপুনি একে মানে দেওবাৰ পৰা সোমবাৰ লৈকে কৰেনে কাম অঁ ডেইলি যায় কিমান দিন হ'ল মানে কেইবছৰ হ'লে ইহঁতৰ ঘৰত কাম কৰা অঁ দিন হ'ল আকৌ কাম কৰা সেইটো কাৰণে আপুনি কাম এৰিব নোৱাৰিছে ন অঁ নহ'লে আপুনি ওচৰত নালাগে দূৰৰ কোনোবা এজনী হ'লেও বিচাৰি দিয়ক ওচৰৰ হ'লে বেয়াই ঘৰলে পটককে যায়গৈ গ'লে মানে নাহে এই মোৰ এই মনোহৰী ছোৱালীজনী ভালে আছিলে তাই কিন্তু এতিয়া ছমাহ থাকিলে মোৰ ঘৰত আগদিনাখন গ'ল আজিলৈকে দেখা দেখিয়ে নাই সেইটো কথা পইচাও মই তাক এডভাঞ্চ দি থৈছিলোঁ পইচাও মই পাবলগীয়া থাকিলেহে অঁ ছোৱালীটো অলপ সৰু ছোৱালী আছিল ন সেইটো কাৰণে চাগে অঁ আপুনি আকৌ ওঠৰ বছৰৰ তলৰ ছোৱালী নাচাব আকৌ দেই ডাঙৰ মোক লাগিছিলে ডাঙৰ মাইকী মানুহ এগৰাকী হ'লে ভাল আছিলে আপোনাৰ এই ধৰি লওক ত্ৰিছ চল্লিছ বছৰমানৰ হ'লেও কোনো কথা নাই বাৰু অঁ অঁ একেবাৰে কামখিনি কৰি মেলি ধৰি লওক থাকিলে বোলে অহা দূৰ হ'লেতো অহা যোৱা কৰিব নোৱাৰিব বাৰু ওচৰৰ হ'লে অহা যোৱা কৰিব পাৰিব অঁ আমি ৰুম দিম থাকি মেলি ল'ব পাৰিব তাতে আমি কাপোৰ কানি দিম ৰুম দিম খোৱাও দিম সময়ত আৰু পইচাও ভালকেৱে দিম তেনেকে আপুনি আকৌ শইকীয়ানীহঁতক এইবিলাক কথা নক'ব আকৌ মই কৈ দিছোঁ মই আকৌ আপোনাক জোৰ কৰিছিলোঁ কামলৈ বুলি বেয়া পাব আকৌ নহয় তেখেতলোকে

অঁ কেতিয়াবা আপুনি পাৰিলে তেনেকে যদি সময়টো সোনকালে হয় কেতিয়াবা আহিব আমাৰ ঘৰত কৰি দিবলে দেই অঁ পইচা কিন্তু আপোনাক যিমান লাগে সিমান দিলোহেঁতেন আকৌ আমাৰ ঘৰত কাম কৰাহেঁতেন

ডেইলী লাগিলে ডেইলিও দিম কি ক'লে বাইদউ অঁ বেয়া পোৱা নাই সেইটো কাৰণে

অঁ সেইটো হয় বাৰু হ'লেও আমাৰ ঘৰতো আপুনি কাম কৰি বেয়া নেপালে হয় বাৰু আপুনি যেন তেনকে তেনেহ'লে ছোৱালী এজনী ঠিক কৰি দিয়কচোন মোক অঁ এতিয়া আপুনি যাব ওলা নেকি অঁ দহটা বজাত যাব ন অঁ অঁ তাৰপিছত কাম কৰি পেলাই আপুনি আকৌ তাত যাব অঁ অঁ অ ঠিক আছে আপুনি সেই ক'ৰবাত ছোৱালী এজনী বা মাইকী মানুহ হ'লেও মোক বিচাৰি কেনে দিয়কচোন এই বিহুৰ আগতে মানে কাইলে মানে পা যদি আহে মই তেতিয়াও ভালেই পাওঁ দেই বাইদেউ ফোন এটা কৰি মোক জনাব নম্বৰটো এইটো নম্বৰটো ছেভ কৰি থ'ব মোক ফোন কৰিব ঠিক আছে বাৰু অঁ অঁ ঠিক আছে দিয়ক